মোৰ গ্ৰাহকসকল বুলি ক'বলৈ গ'লে মোৰ ব্যৱসায় হৈছে গাখীৰ বিকা গাখীৰ মোৰ গাখীৰ যোৰহাট জিলা তো চলেই তাৰ বাহিৰে বেলেগ বেলেগ জিলাতো মোৰ গাখীৰ যায় মোৰ গাখীৰ বহুত জেগাত বিয়পি পৰিছে বিয়পি আছে মোৰ গাখীৰ বহুত জেগাত অৰ্ডাৰ আহে গাখীৰ সেই সেইটো হিচাপত গাখীৰ নিয়েহি আৰু গাখীৰ বিকিয়ে মই পৰিয়ালটো পোহপাল দি আছোঁ গাখীৰকণ গাখীৰৰ পৰাই মোৰ জীৱিকা এক নম্বৰ লক্ষ্য আৰু গৰু ম'হ বিক্ৰী কৰি বহুত দূৰ দূৰৰ পৰা বেপাৰী আহে বেপাৰী আহি গাখীৰ নিয়েহি আৰু কোনো বয়সৰ সীমা নাই সৰুৰ পৰা ডাঙৰলৈকে প্ৰায় গাখীৰ নিবলৈ আহে জাতি কোনো জাতি আমুক জাতি বুলি নাই চব জাতিয়ে মোৰ ঘৰ আমাৰ ঘৰলৈ আহে গাখীৰ নিবৰ কাৰণে আৰু মোৰ গাখীৰ বহুত জেগাত তেনেকেই চলি আছে